বিশ্বজিত গগৈ হয়নে তাকে আপুনি মই ধৰণি শইকীয়াই ক'লোঁ আপোনালোকৰ তাত এই ফুৰিব যাম বুলি ভাবিছিলোঁ বাকী বাৰিষা চিজনত বতৰ পাতি কেনেকুৱা হয় বা তাত

বানপানী পূৰা হয় ন তাকে এনেই বানপানীৰ ক্ষেত্ৰত কিবা অসুবিধাও হয় নেকি মানে সেইফালে থাকিবলৈ কিব হেৰি পোৱা নাযাব নেকি মই আপোনোকৰ তাত হেৰি কেতিয়া যোৱাটো ভাল হ'ব বাৰিষানে খৰালি যাম হয় হয় ঠিকেই বাৰু এতিয়া মই মানে তাকে যাম বুলি ভাবিছিলোঁ এই লগৰজনক সুধিলোঁ যে এনেকৈ এনেকৈ বোলে এই তালৈকে যোৱাটো ভাল হ'ব এনেকৈ ক'লে কথাটো তাকে আপোনাক সুধি ল'লোঁ কনফ্ৰামটো পূৰা ৰাস্তা পদূলি পূৰা বোকা হৈ যায় ন অঁ

তাকে পায় তাকে খৰালি কালতে মই তেতিয়া খৰালি কালতে মই তেতিয়া যাব লাগিব এপাক

হয় হয় বাকী চৰকাৰৰ ফালৰপৰা সুবিধা সা সুবিধা দিয়া হয় ন ভাল হয় আৰু মানে মানে তেতিয়া মানে ইমান বানপানী হোৱা জেগা দ জেগা চাগে বহুত দ জেগা সেইটো কাৰণে বানপানীটো হয় আপোনালোকৰ কোনখন নদী পৰে মানে সোৱণশিৰি নদী পৰে ন এনে সোৱণশিৰি ওচৰতে থাকিব লাগিব ইমান যদি দ জেগা হয় অঁ তাকে মানে নৈ কাষৰ অঁ নৈ দাঁতিয়া দাঁতি কাষৰীয়া মানুহবিলাকৰ কাৰণে অসুবিধা হয়ে অলপ হয় তাকেই আপোনালোকৰ সেইফালে মথাউৰি সুবিধাটো আছেনে মথাউৰি দিছেনে

হয় হয় মানে উভতনি মাৰি একে পানীটো পূৰা সোমাই দিয়ে আৰু চাগে অঁ ঠিক আছে বাকী ভাত পানী খালে নাই

বাৰু বাৰু ঠিক আছে বাৰু